আমি সৰ্বসাধাৰণতে মাছ ধৰিবলৈ যাওঁতে বা মাৰিবলৈ যাওঁতে আমি বিশেষকৈ পল' জুলুকি জাকৈ খালৈ চেপা ডিঙৰা এইবিলাকেই ব্যৱহাৰ কৰোঁ আমাৰ ইয়াত এইবিলাকেই প্ৰচলিত নিয়ম আৰু এইবিলাকেই আমি মাছ ধৰোঁ আৰু বিশেষকৈ আমি মাছ আমাৰ ঘৰতে পুখুৰী আছে মাছ খাবলৈ মন গ'লে বা আলহী অতিথি আহিলে আমি জাল মাৰো বা পল' জুলুকিয়ে মাছবিলাক ধৰোঁ ধৰি আনি এইবিলাক কাটি বাচি আমি বনাই মেলি নিজেও আৰু ওচৰ চুবুৰীয়াকো দিওঁ আৰু এই তেনেকৈ ধৰণে আমাৰ এইবিলাক চলি আছে পৰম্পৰা হিচাপে